মই এজনী শিপিনী শিপিনী বুলিবলৈও মানে বেয়াহে লাগে বাৰু হ'লেও মই তাঁত বওঁ কাৰণে শিপিনী মই অন্ততঃ দহ বছৰ বয়সৰপৰা মই তাঁত বওঁ নেকি তাৰমানে তাঁত বওঁ মানে কি আৰু মই মা বৰ শিপিনী আছিলে তাঁত বয় ৰিহা বয় চুৰিয়া বয় তেতিয়া দিনত ৰিহা বৈছিলে চুৰিয়া বৈছিলে আঁঠুৱা বৈছিলে গামোচা বৈছিলে মাকোৰটো চিঙি পেলাই ওপৰত তুলি থৈ যায় মই বওঁ বুলি তাৰ মাজতে যেনে তেনে মাকোৰটো আনি পেলাই মা নাইকিয়াতে মই কি মই মানে মাৰোঁ নহয় খাটৌ খাটৌকৈ ভাল লাগে দহ বছৰ বয়সৰপৰা মই তাঁত বোৱা মানুহ এতিয়াও মই তাঁত বৈ আছোঁ আৰু কাপোৰ বিক্ৰী কৰোঁ কাপোৰ মানে চাদৰ বিক্ৰী কৰোঁ আজিকালি আকৌ মেখেলা ঘৰৰ বোৱা মেখেলা নিপিন্ধে নহয় কিনা মেখেলাহে পিন্ধে কঁকাললৈকে ফুল থকা সেইকাৰণে চাদৰ বওঁ গামোচা বওঁ গাৰোৱাৰ বওঁ ৰুমাল বওঁ ৰুমাল বিকো গামোচা বিকো এতিয়া বিহুৱে সংক্ৰান্তিয়ে ধৰি লওক মই এজনী বৰ নিথৰুৱা মানুহ মোক কোনো কিছু নাই মই এনেকৈয়ে কাপোৰ কানি বৈ ভগৱানে কৰাত গামোচা ৰুমালো বেচিলোঁ বিছখন গাৰোৱাৰো বেছিলোঁ দহোটা গামোচাও বেচিলোঁ দহখন তেনেকৈ বেছিয়ে মই বিহু বুলিও কাৰোবাক এটুকুৰা ব্লাউজেই হওক বা বোৱাৰীকেইজনীক মেখেলা এখনেই হওক বা বা মোৰ কোনোবা আপোন মানুহক গামোচা এখনেই হওক বা তেনেকুৱা বা এটুকুৰা দিব পাৰোঁ মই দিয়াতকৈ ৰুমাল গামোচা দিয়াতকৈ মোৰ সৰহ হয় হ'লেও মানে মোৰ নিজৰ হাতে বোৱা কিবা এটা দিলেহে মোৰ মনটো ভাল লাগে গতিকে মই এনেকৈয়ে কাপোৰ বৈ পেলাই এতিয়া দহ বছৰ বয়সৰপৰা এতিয়া বাষষ্ঠি বছৰ বয়সলৈকে মই তাঁত বৈ ঊল গোঁঠি কুৰ্ছা শলা কৰি মোৰ জীৱন ধাৰণ কৰি আছোঁ আৰু এইবিলাকতে এনেকৈয়ে কৰি মেলিয়েই য'ত ত'ত একো এৰিও নিদিওঁ ফুৰিও ফুৰোঁ বহুত দূৰণিলৈও যাওঁ তিনিদিন চাৰিদিনীয়াকৈ ভগৱানে কৰাত আৰু নিজৰ যিখিনি কৰ্তব্য ঘৰত নকৰিলে এইখিনি কাম নকৰিলে মই চলিব নোৱাৰোঁ বুলি পতাপত সেইখিনিও কৰোঁ আৰু ডেইলি নামঘৰলৈ যাওঁ ভগৱানক চৰ্চা অকণো কৰিব লাগে তাৰ মাজত নিজৰ গোসাঁই ঠাই আগৰ অকণমান আছে তাতো অকণমান ভাবিব লাগে তাৰ মাজতে ভগৱানে আপোনালোকে আশীৰ্বাদে আজিলৈকে তাঁতো বৈ আছোঁ ঊলটো কৰিবলৈ এৰিছোঁ ঊলটো কৰা এই লোৱা মানুহ নাই যে কুৰ্ছা কৰোঁ কুৰ্ছাখনে আজি স্কাৰ্ফ এখনৰ তিনি বেগেটমান হৈছে নেকি মাজে মাজে এতিয়া বতৰ ডাৱৰীয়া অকণমান নামঘৰলৈ যাম তাৰপৰা আহি তাঁত ব'ব ব'ব নোৱাৰোঁ ঊল অকণমান কৰিম এনেকৈয়ে আপোনালোকৰ আশীৰ্বাদত মই এনেকৈয়ে চলি আছোঁ আৰু এনেকৈয়ে চলি থাকিবলৈকে মোক আপোনালোকে যেন আশীৰ্বাদ দি ভালে ৰাখক